অঁ হেল্ল' কওকচোন অঁ তেনেদৰেতো মোৰ হাতৰ তেনেকৈ টকা পইচা ইমান মানে আছে মানে অলপ তেওঁ তোমাক কিমানমান লাগিব হাঁ হাঁ অঁ আপুনি কেনেকৈ পইচাটোতো দি বাৰু মই ঠিক আছে মই বাৰু দিম তোমাক তুমিতো মোক কিবা এটা দিব লাগিব ন তাৰ বিনিময়ত হ'ব বাৰু মই চিন্তাটো কৰিছোঁ বাৰু তোমাৰ কথাটোও ৰাখিব লাগিব নহয় অঁ আৰু মোৰ ঘৰৰ মানুহৰ লগতো কথা পাতিব লাগিব তুমি যে ব্যৱসায় এটা আৰম্ভ কৰিব বিচাৰিছা চাহ ফেক্টৰী এটা যে তোমাক পইচা অলপ দৰকাৰ হৈছে বুলি কাটি মেলি তেনেকৈ তেনেকৈ বাৰু তুমি তুমি বিচাৰিছা যেতিয়া আৰু কিবা এটাটো কৰিবই লাগিব চিন্তা কৰিবই লাগিব আৰু তুমি যেতিয়া ব্যৱসায় এটা আৰম্ভ কৰিম বুলি ভাবিছা তুমি ইমান ডাঙৰ এটা সিদ্ধান্ত লৈছা অঁ সহায় নকৰাকৈনো কেনেকৈ পাৰিম সহায়টো কৰিবই কৰি অঁ সহায়টোতো কৰিবই লাগিব তুমি যেতিয়া বিচাৰিছা অ খালি আৰু মই মানে খালি মানে মই আৰু পইচা হাঁ হ'ব দিয়া তুমি যেতিয়া ইমান এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ বিচাৰিছা আৰু মইনো সহায় নকৰাকৈ কেনেকৈ পাৰিম তথাপিও আৰু মই মানে এনেকৈ মানুহে ব্যৱসায়ত আগুৱাই গ'লে মই বহুত ভালো পাওঁ আৰু সহায় কৰিবও মন যায় তেনেকৈ তুমি ইমান ডাঙৰ এটা কাম সিদ্ধান্ত লৈছা মই সকলোৱে আগুৱাই যোৱাটোৱে বিচাৰোঁ তুমি যেতিয়া ইমান এটা সিদ্ধান্ত লৈছা যে মই এটা ফেক্টৰী বনাই চাহপাত উৎপাদন কৰোঁ বুলি সহায় নকৰাকৈতো থাকিব নোৱাৰোঁ ঠিকেই মই কৰিম বাৰু কিন্তু ময়ো আকৌ পইচাটো দিলে কিবা এটা তাৰ বিনিময়ত আৰু তুমি কেনেকৈ দিয়া আকৌ তুমিয়ে কোৱাচোন বাৰু অঁ অঁ ভালেই কৰিছা তুমি এনেই আজি এনেই নেথাকি যে ফেক্টৰী এটাৰ কথা চিন্তা কৰিছা তুমি মই শুনি বহুত ভাল পাইছোঁ আৰু যাতে তুমি উপকৃত হোৱা আৰু তোমাৰ যেন ব্যৱসায়টো আগুৱাই যাওক এয়ে মই কামনা কৰিছোঁ আৰু যেন তোমাৰ ভাল হওক আৰু যেন ডাঙৰকৈ আগুৱাই নিব পাৰা অঁ হ'ব তেতিয়াহ'লে তুমি বিচাৰিছা যদি মই তোমাক যিমানখিনি পাৰোঁ সহায় কৰিম আৰু হ'ব ঠিক আছে